দমকলত এডাল দীঘল পাইপ মাটিৰ তললৈ পুতি দিয়া হয় আৰু যেতিয়া দমকলৰ হেণ্ডেলডাল তললৈ দবোৱা হয় তেতিয়া বায়ু চাপৰ সহায়ত মাটিৰ তলৰ পানী ওপৰলৈ উঠি আহে আৰু দমকলৰ ভিতৰত এখন জিভা থাকে যিখনে সেই বায়ুৰ চাপটো নিয়ন্ত্ৰণ কৰে আমাৰ গাঁৱত পানীৰ বাবে ব্যৱহাৰ কৰা ডাঙৰ কুঁৱা নাই